আমাৰ এইটো অঞ্চলত বহুতো পাৰম্পৰিক খাদ্য আছে তাৰ ভিতৰত প্ৰধানকৈ গাহৰি মাংসৰ লগত লাইশাক আৰু আলুৰ ব্যঞ্জন তাৰপাছত ক'ব লাগিব হাঁহ মাংস আৰু কোমোৰা ইয়াৰ পাছত ক'ব লাগিব পাৰ মাংস আৰু কলডিল তাৰপাছত আমাৰ বাৰীৰ ঢেকীয়া শাক ঔটেঙা লগতে পুঠি মাছ আৰু ক'ব লাগিব কচু ঠুৰ আৰু মাছ ইয়াৰ পাছত ক'ব লাগিব কুমলীয়া ঔটেঙা গাহৰি মাংস আৰু আলু তাৰপাছত ক'ব লাগিব মাছ বেঙেনা আৰু লগতে আলুৰ ব্যঞ্জন তাৰপাছত ক'ব লাগিব তিতাকেৰেলা আলুৰ ভাজি তাৰপাছত ক'ব লাগিব পচলা গাহৰি মাংস আৰু লগতে আলুৰ ভাজি তাৰপাছত ক'ব লাগিব আমাৰ মৰিচা টেঙা মাছ যিকোনো মাছ তথাপি বিশেষকৈ মানুহে কাৱৈ মাছটো ভাল পায় পুৰৈ শাকৰ লগত ভাজি তাৰপাছত কুকুৰাৰ মাংস আলু লগতে পালেঙ শাক আৰু ক'ব লাগিব আমাৰ বাৰীৰ ৰঙালাও আলু লগতে হাঁহ মাংস আৰু ক'ব লাগিব বিশেষকৈ আমাৰ বিন আলু লগতে মটৰ ভাজি